মোক যদি সুযোগ দিয়ে মোৰ নিজৰ ৰাজ্যৰ প্ৰধান জাতীয় উৎসৱ বিহুৰ বিষয়ে মই অন্য় দেশত প্ৰদৰ্শন কৰিব বিচাৰিম গতিকে বিহু হৈছে আমাৰ জাতীয় উৎসৱ বিহু আমাৰ বিহুত আমি যি নৃত্য নাচোঁ সেইটোক সেই নৃত্যটোক বিহু নৃত্য বুলি কয় বিহু নৃত্যত ঢোল পেঁপা গগনা বাঁহী আদি বাদ্যযন্ত্ৰ বজোৱা হয় আৰু বিহু গীতসমূহ নাচনীয়ে নিজে গাই নৃত্য প্ৰদৰ্শন কৰে আৰু বিহুৰ যি সাজপাৰ সেই সাজপাৰ অসমীয়া জাতিৰ থলুৱা সাজপাৰ মুগাৰ সাজ বুলি কয় মুগাৰ মেখেলা চাদৰ আৰু সেই মুগা সাঁজযোৰ মুগা পলুৰ পৰা হয়